ৰন্ধা কামটোক হবি হিচাপে লোৱাৰ ক্ষেত্ৰত মোৰ মা দেউতাই বিশেষ ভূমিকা পালন কৰিছে কাৰণ মোৰ মা দেউতাই মোক উৎসাহ দিছে যাতে মই আৰু ভাল ভালকৈ কৰোঁ আৰু জীৱনত যাতে মই এই ক্ষেত্ৰতে মই আগবাঢ়ি যাওঁ ইয়াৰ বাবে মোক বহুতো উৎসাহ আগ্ৰহ জনাইছে